প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱন বহুতভাৱে সলনি কৰিছে আমি যদি প্ৰযুক্তিবিদ্যা বাদ দি আমাৰ জীৱনটো কল্পনা কৰিবৰ কথা ভাবিবই নোৱাৰোঁ আধুনিক যুগৰ কাৰণে প্ৰযুক্তিবিদ্যাটো অতি দৰকাৰী আমি পুৱা উঠিয়ে আমি ম'বাইল হাতত লওঁ সেইটো হয় সবেইটো ব্যৱহাৰ কৰে আজিকালি যেনে ম'বাইলটো হাতত লওঁ যিয়ে প্ৰযুক্তিবিদ্যাৰ হয় ইয়াৰ সহায়ত আমি সময়টোও চাব পাৰোঁ আৰু বহুত কাম কৰিব পাৰোঁ যেনে উঠি কেনি চাহ বনাই যেতিয়া খাওঁ তাৰপৰা আমি যে প্ৰেচাৰ প্ৰেচাৰ বা তেনেকুৱা বহুত কিবাত ভাত বনাই খাওঁ তো আমি সব প্ৰযুক্তিবিদ্যাৰে একোটা দান হয় এই প্ৰযুক্তিবিদ্যাৰ সহায়তহে আমি এইটো কাম কৰিব পাৰোঁ তাৰপিছত আমি যেনে গা ধুব যাওঁ সেই টেপটো পানীটো যে ওলায় সেই মটৰ সেই যন্ত্ৰৰ পৰা যে যায় টেংকিলৈ যে পানীখিনি যায় তাৰপৰাই আমি গা ধোওঁ এই পানীৰ পৰা এইটোও এটা প্ৰযুক্তিবিদ্যা আৰু ইয়ে আমাৰ জীৱনটো অতি সহজ সৰল কৰি দিছে পুৰণিকলীয়া দিনত আমি যেনে কল কুঁৱা তাৰপৰাই পানী ওলিয়াই গা ধোবলৈ যিমান সময় ক্ষতি হৈছিল বা কিবা হৈছিল আজিকালি এই প্ৰযুক্তিবিদ্যাৰ কাৰণে এই সমস্যাটো এতিয়া নহয় আমি সোনকালে পানীয়েদি বাচন বৰ্তন ধুব পাৰোঁ মানে গা ধুব পাৰোঁ বা কাপোৰ কানি ধুব পাৰোঁ এইটোত বহুত সহায় হৈ আছে তাৰপিছত আমি যেতিয়া কলেজ যাওঁ বা তেনেকৈ আৰু আজি খোজকাঢ়ি যাব লগা হৈছিল স্কুল বা কলেজ তেনেহ'লে আমাৰ বহুত সময় গৈছিল আৰু এতিয়া স্কুটি বা গাড়ী বহুত সময় বাছি যায় এতিয়া আৰু অকল আধুনিক বা আগৰ যুগত যেতিয়া অফিচলৈ যাবলগীয়া হৈছিল তেতিয়া খোজকাঢ়ি গ'লেও বহুত সময় লাগিছিল কিন্তু এতিয়া আমি গাড়ী ব্যৱহাৰ কৰি সোনকালে তাতে যাব পাৰি আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বহুতো হেৰি সব কাম কৰিব পাৰোঁ আমি ইণ্টাৰনেটৰ সহায়ত আমি পঢ়িব পাৰোঁ যেনে ক্লাছত যদি আমি কিবা বুজি পোৱা নাই সেইটো আমি ইণ্টাৰনেটৰ বহুতো ধৰণৰ বিষয় যেনে ইউটিউব গুগল তেনেকৈ কৰি আমি শিকিব পাৰোঁ আমি দূৰ শিক্ষা লাভ কৰিব পাৰোঁ ম'বাইলৰ জৰিয়তে আৰু মুক্ত বিশ্ববিদ্যালয়ৰ দিশত য'ত শিক্ষা গ্ৰহণ কৰা সিহঁতৰ কাৰণেও প্ৰযুক্তিবিদ্যা ইণ্টাৰনেট অতি প্ৰয়োজনীয় ইহঁতে তাৰ সহায়তে পি ডি এফ ৰ জৰিয়তে যিবোৰ প্ৰেৰণ কৰে সিহঁতে পঢ়িব পাৰে প্ৰযুক্তিবিদ্যাত আমি বহুতোখিনি লিখাৰ সময় বচাব পাৰোঁ যেনেকৈ আমাৰ বহুতখিনি লিখিব লাগে সেইটো আমি জেৰক্স মেচিন বুলি যে কয় তাৰপৰা আমি জেৰক্স কৰিও পঢ়িব পাৰোঁ আৰু এনেকৈ আধুনিক যুগত আমাৰ ইণ্টাৰনেটে বহুত সহায় কৰি আছে আমি যি কাপোৰ পিন্ধো আগেয়ে আমি তাঁতশালত বোৱা কাপোৰেই পিন্ধিছিলোঁ যিটো বনাওঁতে বহুত সময়ো লাগিছিল আৰু ই বহুত খৰচী আছিল আজিকালি মেচিনৰ সহায়ত আমি কম দামতে বস্তু পাব পাৰোঁ আৰু বহুত সোনকালেই বস্তুবোৰ আহি যায় আৰু বজাৰত বহুত বেছি হয় বস্তুবোৰৰ আমাৰ ইমান টান নহয় কাপোৰ বিচাৰি ফুৰাটো আমি যে পিন্ধো জোতা আগত ইমান সুবিধা নাছিল কাৰণ প্ৰযুক্তিবিদ্যা তেতিয়া নাছিলেই সিমান আমি এই জোতা ব্যৱহাৰ কৰোঁ যাৰ ফলত আমাৰ ভৰিটোৰ সহায় হৈ থাকে আমাৰ ভৰিটো ইমান লেতেৰা নহয় বা বহুতো জাবৰ জোথৰ লাগি নাথাকে আমাৰ ভৰিটো ক'ৰবাত লাগি কাটি নাযায় দুখ নাপাওঁ জোতাৰ কাৰণে আমাৰ ভৰিটো সংৰক্ষিত হৈ থাকে আৰু আমি য'তে চাওঁ তাতে প্ৰযুক্তিবিদ্যা সোমাই আছে প্ৰযুক্তিবিদ্যাৰ উন্নয়নে আমাৰ জীৱনটো অতি দ্ৰুত কৰি তুলিছে আমি দ্ৰুতভাৱে কাম সম্পন্ন কৰিব পাৰোঁ